মই কিতাপ পঢ়ি ভালপাওঁ বিভিন্ন কিতাপৰ লগত মই উপন্যাসো পঢ়ো মই মই অন্তিমখন উপন্যাস পঢ়িছিলোঁ নিৰিবিলি এক নীৰৱ কাহিনী লেখক কৌশিক চন্দ্ৰ বৰুৱা দেৱৰ তাত থকা তাত তেখেতে উল্লেখ কৰিছে তেজপুৰ বিশ্ববিদ্যালয়ৰ বিভিন্ন ধঅণে বৰ্ণনা কৰিছে তাত থকা হোষ্টেলৰ সেই কাহিনীবোৰ বিভিন্ন সেই তেজপুৰ বিশ্ববিদ্যালয়খনৰ বিভিন্ন ঠাইবোৰৰ নাম সঁচাকৈ মই সেই কাহি নিৰিবিলি এক নীৰৱ কাহিনীৰ পৰা তেজপুৰ ইউনিভাৰ্চিটিক চিটিৰ বিষয়ে জানিবলৈ আৰু তাত যাবলৈ মই প্ৰভাৱিত হৈছোঁ